দাদা আপ আপোনাক এতিয়া মই নগদ ধনহে দিব পাৰিম মোৰ ওচৰত অনলাইন পে'মেণ্ট কৰা সুবিধা নাই গতিকে আপোনাৰ ওচৰত খুচুৰা হ'ব নে মোৰ পাঁচশ টকিহে আছে